হেল্ল' দেবা ৰেষ্টুৰেণ্ট হয়নে মই বৰ্ষাই কৈছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ এটা অৰ্ডাৰ দিব আছিলে টুৱেণ্টি ফ'ৰ তাৰিখে পাৰিব নেকি দিব মানে অৰ্ডাৰটো কনফাৰ্ম কৰিব পাৰি নেকি টুৱেণ্টি ফ'ৰ তাৰিখে লাগিছিলে মানে ঘৰত এটা প্ৰগ্ৰেম আছে প্ৰগ্ৰেমটো কাৰণে লাগিছিলে এটা কেক আৰু চাওমিন নুডলচ সিমানে হ'ব যদি আপুনি পাৰে তেতিয়াহ'লে টুৱেণ্টি ফ'ৰ তাৰিখে দছটা বজাত আপুনি ডেলিভৰীটো কৰিব পাৰিব নেকি যদি পাৰে তেতিয়াহ'লে কনফাৰ্ম কৰি দিব থ্যেংক ইউ